ন লাখ ঊনানব্বৈ হাজাৰ আঠশ পঞ্চল্লিছ সাত লাখ ঊনপঞ্চাছ হাজাৰ পাঁচশ ছয়চল্লিছ ছয় লাখ বিয়াল্লিছ হাজাৰ তিনিশ বাৰ পাঁচ লাখ পোন্ধৰ হাজাৰ নশ ছয় চাৰি লাখ ঊনৈছ হাজাৰ তিনিশ বাৰ